আমাৰ ইয়াতে হোটেল বহু বহুতো হোটেল আছে হোম ষ্টে আছে আমাৰ ইয়াতে ৰেলৱে ষ্টেচনৰ ওচৰতে হোম হোম ষ্টে ধুনীয়া ভাল হোটেল আৰু বহুতো সুবিধা আছে দূৰৰ পৰা কোনোবা আলহী আহিলেও আমাৰ ইয়াতে কোনো ধৰণৰ অসুবিধা নাপায় ইয়াতে থকা মেলা সকলো সুবিধাখিনিয়ে আছে লেট্ৰিন বাথৰুমৰ পৰা সকলো পানীৰ অসুবিধা অকনো নাই আলহী আহিলে আমাৰ এই হোম ষ্টেৰ কোনো অসুবিধা ইয়াতে পাবলগীয়া নহয় আমাৰ হোম ষ্টেবিলাকত চাৰি যিমান দিনলৈকে থাকিলেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া দেখা নাযায় আমাৰ সকলোখিনি সুবিধা পাব